অঁ হেল্ল' কি কৰিছে খুৰীদেউ অঁ খুৰীদেউহঁতৰ হাঁহবোৰ আছে নাই অঁ অঁ অঁ অঁ ঠিকে আছিলে এনেই কেনেকৈ বিক্ৰী কৰিছে অঁ অঁ দহ বাৰ কেজিমান লাগিছিলে অঁ অঁ অঁ এটকাও কম বেছ নকৰে নে কি অঁ অঁ মই তেতিয়াহ'লে কাইলৈ আনিব যাম হ'ব নহ'লে